মোৰ ভালপোৱা ঠাই বুলি ক'বলৈ হ'লে প্ৰথমতেই মই উল্লেখ কৰিব লাগিব ছিমলা কিয়নো ছিমলা ঠাইখন মোৰ পাহাৰুৱা অঞ্চলৰ এখন ঠাই প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ যিখন ঠাই মোৰ খুব ভাল লাগে খুব মোৰ প্ৰিয় ঠাই কিন্তু তাৰবাবে বিশেষকৈ অহা যোৱা কৰোঁতে ৰাস্তাটো খালী খুব ভয় ভয় অনুভৱ হয় কিয়নো মই সেই জেগাটোলৈ এবাৰ গৈছিলো আমি গৈছিলোঁ বাছত বাছত গৈছিলোঁ দেল্লীৰপৰা তালৈ আমাৰ লগৰ বহুকেইটা ল'ৰা ছোৱালীও গৈছিল আমি তাত প্ৰায় এসপ্তাহ দিন আছিলোঁ থাকি খুব ভাল লাগিছিল জেগাডোখৰত বিভিন্ন ঠাইলৈ আমি চাবলৈ গৈছিলোঁ তাত তাৰ বিশেষকৈ প্ৰাকৃতিক সৌন্দৰ্য গছ গছনিয়ে মোক বাৰুকৈ আকৰ্ষিত কৰিলে তো তাত থকা দিনকেইটাত আমি তাত এটা চেনেমা হল আছে চেনেমা হলত আমি এই এখন হিন্দী চেনেমা উপভোগ কৰিছিলোঁ আটায়ে খুব ভাল পাইছিলোঁ আমি আৰু তাৰ পিছৰ এদিন সেই জেগাটোত এজন চেনেমা কৰা হিন্দী চেনেমা কৰা অভিনেতা গৈছিল তেখেতৰ নাম হ'ল সঞ্জয় দত্ত আৰু সেই ঠাইডোখৰত খুব মানুহৰ সমাগম হৈছিলে চেনেমা কৰা চাবলৈ মুখামুখিকৈ চেনেমা চোৱাটো যিহেতু আমেজ আছে আমিও সেই ঠাইত গৈ উপনীত হৈছিলোঁগৈ তেতিয়া আমি ওচৰৰ মানুহক সুধি গম পালোঁ যে কিয় ইমান মানুহ গোট খাই আছে তেতিয়া ক'লে যে হিন্দী চিনেমাৰ কৰিবলৈ আহিছে সঞ্জয় দত্তই তেতিয়া আমি আমিও জুমা জুমিকৈ খুব হেপাহত চাইছিলোঁ ভাল লাগিছিল তেখেতৰ মুখামুখিকৈ চিনেমা অভিনয় কৰা যিহেতু আমি তেখেতক আগেয়ে দেখাও নাই আৰু তেখেতৰ চেনেমাহে আমি পৰ্দাত চাইছিলোঁ চেনেমা হলত কিন্তু তেওঁক সন্মুখৰ পৰা পোৱা দেখি মনটো ভাল লাগিল আৰু তাত যিটো বৰ বৰফৰ বৰফৰ যিটো সৃষ্টি হয় সেই বৰফবিলাকো আমি সন্মুখা সন্মুখিকৈ চাইছিলোঁ আৰু তাত থাকি খুব ভাল লাগিছিল যথেষ্ট ঠাণ্ডা ঠাণ্ডা অঞ্চল আমি থকা হোটেলখনত আমাক তাত বিভিন্ন ধৰণৰ বস্তু যোগান দিছিল খাবলৈ যিবিলাক বস্তু হোটেলৰ কাম কৰা কৰ্মচাৰীয়ে গৰম কৰি কৰি আমাক খাবলৈ দিছিল আৰু আমি তেওঁলোকক বহুত ধন্যবাদ দিছিলোঁ যিহেতু আমি অসমৰপৰা যোৱা ল'ৰা ছোৱালী তেখেতলোকে আমাক অসমৰ বুলি নাচাই নিজৰ ভাই ককাই বুলি চাইছিলে এই এইক্ষেত্ৰত ছিলংখনৰ মানুহবিলাক ভাল লাগে কিয়নো তেখেতলোকে খুব সহজ সৰল আৰু নিজৰ বুলি আপোন ভাই বুলি ভনী বুলি তেওঁলোকে ব্যৱহাৰ কৰে যিহেতু বহু জেগাত দেখিবলৈ পোৱা যায় তেনেকুৱা সমন্বয় থকা ল'ৰা ছোৱালী বা যুৱক হওক মহিলা হওক পাবলৈ দিগদাৰ তাত কিন্তু সেইখিনি আমি বিশেষকৈ অনুভৱ নকৰিলোঁ দোকানৰপৰা হওক বা চিনেমা হল হওক কোনোবা হোটেল হওক সেই অভিজ্ঞতাটো নতুন নতুন অভিজ্ঞতাবোৰ লওঁতে আমাক তেওঁলোকে অসমৰপৰা যোৱা বুলি শুনি খুব ভাল পাইছিল আৰু আমাৰ লগত নিজে আহি চিনা চিনাকী চিনাকীও হৈছিল আমি এইটো স্বীকাৰ কৰিবই লাগিব গতিকে সেইটো কাৰণেই ছিলং ঠাইটো মোৰ অতি প্ৰিয় আৰু তালৈ পুনৰ যাবলৈ মন যায়